হয় নমস্কাৰ হয় হয় কওকচোন হয় হয় হয় কওকচোন অঁ তোমাৰ তেওঁ গাৰ্জেণ্টৰ একাউণ্ট আছে নহয় হয় হয় সেই একাউণ্টটো লাগিব তাৰপিছত আধাৰ কাৰ্ডখন লাগ আৰু ফটো এককপি হয় আধাৰ লিংক নাম্বাৰটো লাগিব আৰু হয় আৰু যোন যাৰ নামত খুলিব তেওঁৰ বাৰ্থ চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড আৰু আধাৰ লিংক নাম্বাৰটো আৰু ফটো এককপি সেইখিনি লৈ আহিলে হ'ল হয় হয় পাৰিব নিশ্চয় কিন্তু হেৰি আপুনি চাৰিটা বজাৰ ভিতৰত আহিব চাৰিটাতকৈ দেৰি নকৰিব চাৰিটাৰ আগত আহিব আহি জমা দিলেই হ'ল হয় হয় হৈ হৈ যাব লগে লগে কিন্তু গাৰ্জেণ্টৰ থ্ৰোৱেদি হ'ব জিৰ' বেলেঞ্চৰ মানে জিৰ' বেলেঞ্চৰ এইটো ত জিৰ' বেলেঞ্চত কোনো ধৰণৰ পইচা নালাগে ডকুমেণ্টখিনি আনিলে হ'ল ফটা কি বুলি কয় আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডখন আধাৰ কাৰ্ডৰ যোনটো নাম্বাৰ থাকে এই লিংক নাম্বাৰটো মোবাইল নাম্বাৰ মোবাইল নাম্বাৰটো লাগিল তাৰপিছত ফটো এককপি আৰু বাৰ্থ চাৰ্টিফিকেট সেইখিনি তাৰ ভাগৰ লাগিল আৰু গাৰ্জেণ্টৰ লাগিব বেংক পাছবুকটো পাছবুকটো আধাৰ কাৰ্ড হয় হয় হয় চাৰিটাৰ পিছত আহিলে নহ'ব চাৰিটাৰ আগত আহিব লাগিব চাৰিটাৰ আগত আহি হেৰি কৰিলে হৈ যাব হয় হয় হয় হয় হয় আহিব ভণ্টিক লৈ আহিব ভণ্টিক আৰু এই গাৰ্জেনক লাগিব